মোৰ বাৰু কেমেৰা নাই মই নিজৰ ম'বাইলতে ফটো চটো উঠো আৰু তেনেকৈ কেমেৰাৰো ব্যৱহাৰ নকৰোঁ তাৰ পাছত আমাৰ ল'ৰাটোৱে আকৌ ধুনীয়াকৈ ফটো উঠাই মই তেনেকৈ ফটো চটো উঠাব মেলিব নোৱাৰোঁ আৰু কেতিয়াবা দৰকাৰ হয় ম'বাইলতে ফটো উঠে উঠাই পেলাই আকৌ ধুৱাবও দিওঁ এই হাফ ফটো লাগে কিছুমান ক্ষেত্ৰত এই তেনেকেই কৰোঁ তাৰ পাছত আমাৰ তেনেকুৱা মানে কেমেৰা প্ৰতি ইমান এটা হেৰি নাই আৰু ম'বাইলৰ যিকোনো ফটো চটোটোৱে এই ম'বাইলৰ দ্বাৰাই মানে উঠাই পেলাই হোৱাটছএপত দি দিওঁ এই তেনেকুৱাই কৰোঁ আৰু